মই আপোনালোকৰ কোম্পেনিৰ পৰা আজি কেইদিনমান আগতে এখন বিছনা চাদৰ অৰ্ডাৰ দিছিলোঁ বিছনা চাদৰ মানে চেট হিচাবে আছিল তাতে সেই গাৰুৰ কভাৰ চভাৰো আছিল আৰু প্ৰ'ডাক্টটো তাৰমানে আজি দুদিন আগতে আহি পাইছে কিন্তু খুলি পেলাই মই যেতিয়া চালোঁ আপোনালোকে যিটো চেট এটা মানে দেখাই থোৱা আছিল তাতে মই যেতিয়া অৰ্ডাৰ কৰিছিলোঁ এপটোত তাতেতো দেখাই আছিল যে আপোনাৰ চাৰিটা গাৰুৰ ক'ভাৰ আৰু এখন বিছনা চাদৰ কিন্তু মই যেতিয়া পেকেটটো খুলিলোঁ খোলাৰ পিছততো দেখা পাইছোঁ যে চাৰিটা গাৰুৰ ক'ভাৰ নাই দুটাই আছে আৰু গোটেই সেনেকুৱা হ'লেতো মই সেইটো অৰ্ডাৰ নিদিলোঁ হয় সেইটোতো বস্তুটো মই মানে চাই পেলাই অৰ্ডাৰ দিছিলোঁ আৰু লগত পইচাটো মিলাই পেলাই মই দিছিলোঁ আপোনালোকে যদি চাৰিটা নিদিয়েই সেইটো তাতে লিখিবই নালাগে চাৰিটাৰ জেগাত দুটা লিখিলেও হ'ল হয় সেনেকৈতো বস্তুবিলাক নহ'ব নহয় তো সেইকাৰণে কমপ্লেইনটো মই দিলোঁ আৰু এনেকৈ হ'লে আপোনালোকৰ পৰা নেক্সট টাইম আৰু মই মানে একো বস্তু নিকিনো কিন্তু মোৰ ফালৰ পৰা এইটো কমপ্লেইনটো মই আপোনালোকক দিলোঁ এইটো যাতে নেক্সট টাইম আপোনালোকে ধ্যান ৰাখে আৰু মই আপোনালোকৰ পৰা কিন্তু নেক্সট টাইম প্ৰডাক্ট মানে কিবা কিনোঁতে কিন্তু মই চিন্তা কৰিব লগা হ'ব